আমি ৰন্ধাৰ সময়ত বহুতো সাৱধানতা অৱলম্বন কৰি চলিব লাগে নহ'লে আমাক বিপদত পৰিব পাৰোঁ আমি ৰন্ধাৰ সময়ত প্ৰথমতে চৌকাত ৰান্ধিলে জুই ধৰিলে জুই ধৰা সময়ত কেৰাচিন বা পেট্ৰ'ল আদি ব্যৱহাৰ কৰিব নালাগে কিয়নো কেৰাচিন আৰু পেট্ৰলত বেছি জুই হয় আৰু সেই জুয়ে আমাৰ কাষত গেছ বা চিলিণ্ডাৰ থাকিলে তাতে তাত লাগি ধৰিব পাৰে আৰু ফলত গোটেই ঘৰ জ্বলি যোৱাৰ চাঞ্চ থাকে সেয়েহে আমি সদায় জুই ধৰোঁতে পলিথিন বা কাগজ ব্যৱহাৰ কৰিব লাগে কিন্তু পলিথিন ব্যৱহাৰ কৰিলেওঁ প্ৰথমতে পলিথিন জ্বলাই দিয়াৰ পিছত পলিথিনৰ যিটো বেয়া ধোঁৱা থাকে সেই ধোঁৱাটো আঁতৰি যাব দিব লাগে নহ'লে সেই ধোঁৱা খাদ্যবস্তুত লাগিলে খাদ্যবস্তুখিনিয়ে আমাৰ দেহত অপকাৰ কৰে সেয়েহে আমি সদায় জুই ধৰাৰ সময়ত সেই বস্তুটো লক্ষ্য কৰিব লাগে আৰু আমি যেতিয়া কোনো এটা বস্তু ৰান্ধিবৰ বাবে কেৰাহী বা টাৱাত তেল দিওঁ তেতিয়া আমি জুইটো সদায় কম পৰিমাণে দি ল'ব লাগে কিয়নো বেছিকৈ জুই দিলে তেলটো বেছি গৰম হৈ গ'লে সেই জুয়ে তেলটোত ধৰি ল'ব পাৰে আৰু ফলত ডাঙৰ বিপদৰ সৃষ্টি কৰিব পাৰে সেয়েহে আমি ৰন্ধাৰ সময়ত সদায় সেই সেই বস্তু কেইটা লক্ষ্য কৰিব লাগে আৰু আমি সদায় সাৱধান হৈ থাকিব লাগে গেছত ৰান্ধিলে আমি কুকাৰ কুকাৰত বস্তু বহাই দিয়াৰ আগতে আমি কুকাৰৰ ঢাকনিখন পৰ্যবেক্ষণ কৰি ল'ব লাগে তেতিয়াহে হয়তো সেই কুকাৰৰ ঢাকনিখনত কিবা বস্তু লাগি থাকিবও পাৰে আৰু সেই বস্তু হৈ কুকাৰৰ ঢাকনিখনৰ কুকাৰৰ ঢাকনিখনৰ পাৰিটো বাহিৰ হৈ অহাত বাধা দি বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লাগে সেয়েহে আমি ৰন্ধাৰ সময়ত এই কথাকেইটা সদায় লক্ষ্য কৰি চলিব লাগে আৰু ৰন্ধাৰ সময়ত আমি স সকলোবোৰ বস্তু পৰিষ্কাৰ পৰিছন্ন কৰি ল'ব লাগে আৰু ৰন্ধা ঠাইডোখৰ আমি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে নহ'লে পৰিষ্কাৰ পৰিছন্নতা কৰি নথ'লে সেই ঠাইখিনি অপৰিষ্কাৰ হৈ থাকিলে খাদ্যবস্তুটো তাৰ প্ৰভাৱ পেলায় আৰু খোৱা ঠাইত খিনি সদায় পৰিষ্কাৰ হ'ব লাগে কাৰণ মানুহৰ শৰীৰটো পৰিষ্কাৰ পৰিছন্নতা কৰি থ'লেহে বিভিন্ন বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব পাৰি সেয়ে ৰন্ধা ৰন্ধা বঢ়াৰ ক্ষেত্ৰত সদায় আমি সজাগ হ'ব লাগে আৰু আমি ৰন্ধা হোৱাৰ পিছত গেছ বা গেছৰ চুইচবোৰ ভালদৰে বন্ধ কৰি থ'ব লাগে নহ'লে সেয়াও আমাক বিপদত পেলাব পাৰে আৰু খৰিত বনালেও আমি জুইকু জুইখিনি ৰন্ধা হোৱাৰ পিছত নুমাই থৈ আহিব লাগে আৰু আমি গেছতে হওক বা খৰিতেই হওক কিবা বস্তু ৰান্ধি থাকিলে তাৰপৰা আঁতৰি যাব নালাগে কিয়নো সেই বস্তুবোৰৰ হয়তো জ্বলি গৈ বিপদৰ সৃষ্টি কৰিব পাৰে সেয়েহে ৰন্ধাৰ সময়ত আজৰি হৈ নিজৰ সময় উলিয়াই সেইবোৰ কাম কৰিব লাগে ৰণ ৰান্ধি থকাৰ সময়ত সময়চোৱাত অন্য কাম কৰি থাকিব নালাগে কিয়নো ৰন্ধাত গুৰুত্ব নহ'লে ৰন্ধা বস্তুবোৰো জ্বলি যাব পাৰে আৰু বিপদৰ সৃষ্টি কৰিব পাৰে সেয়ে আমি সদায় ৰন্ধাৰ আগত এইবোৰ সাৱধানতা অৱলম্বন কৰি চলিব লাগে আৰু ৰন্ধা কেৰাহী কুকাৰ বা অন্যান্য ৰন্ধাৰ যোগাৰ খোৱাৰ যোগাৰ সকলোবোৰ আমি পৰিষ্কাৰ পৰিছন্ন কৰি ৰাখিব লাগে সেয়া আমাৰ দেহৰ বাবে অতি প্ৰয়োজন আৰু ৰন্ধাৰ সময়ত আমি বেছি মছলাজাতীয় সামগ্ৰী দিব নালাগে কিয়নো সেইবোৰ সামগ্ৰীয়ে আমাৰ দেহত বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰিব পাৰে আজিৰ সময়চোৱাত আমাৰ আজিৰ সময়চোৱাত আমাৰ ৰন্ধন প্ৰণালী আগৰ নিচিনা নহয় আগতে আমাৰ ৰন্ধন প্ৰণালী পিৰালি বা জুহালত বনোৱা হৈছিল কিন্তু আজিকালি গেছ হোৱাৰ পৰা মানুহে প্ৰায় নিজৰ সময় আৰু কষ্ট কমোৱাৰ বাবে গেছেই ব্যৱহাৰ কৰে কিন্তু গেছ ব্যৱহাৰ কৰিলেও আমি বিভিন্ন সাৱধানতা অৱলম্বন কৰি চলিব লাগে আমি গেছ দিয়াৰ আগতে তিতা হাতেৰে কেতিয়াও চুব নালাগে আৰু গেছ গেছত কিবা বস্তু বনোৱা হোৱাৰ পিছত গেছটো ভালদৰে বন্ধ কৰি থৈ আহিব লাগে নহ'লে সেয়াই বিপদ ক কৰিব পাৰে সেয়েহে আমি ৰন্ধাৰ আগত বা পিছত এইবোৰ বস্তু সদায় সদায় নিৰীক্ষণ কৰি চলিব লাগে আমি ৰন্ধা বস্তুবোৰ বা ৰন্ধা ঠাইখিনি সদায় ভালদৰে পৰিষ্কাৰ কৰি থ'ব লাগে আৰু গেছ বা গেছতে হওক বা চৌকাতে হওক আমি ৰন্ধাৰ সময়চোৱাত সদায় কাষতে থাকিব লাগে আৰু ৰন্ধা হোৱাৰ পিছত ঠাইখিনি পৰিষ্কাৰ পৰিছন্ন কৰি থৈ আমি আঁতৰি আহিব লাগে আৰু বস্তুবোৰ ৰান্ধোঁতে আমি সদায় নিৰীক্ষণ কৰি ল'ব লাগে যে আমাৰ কেৰাহী বা কেৰাহী হেতা খন্তি আদি পৰিষ্কাৰ হৈ আছেনে নাই যদি সেইবোৰ লেতেৰা হৈ আছে ধুই ল'ব লাগে আৰু আমি সদায় ধোৱা বাচন বৰ্তন হ'লেও ৰন্ধাৰ সময়ত সদায় ধুই ল'ব লাগে কিয়নো তুলি থোৱা বাচন হ'লে তাত বিভিন্ন ধৰণৰ পঁইতাচোৰাই হওক বা পৰুৱায়ে হওক উঠিব পাৰে আৰু সেইবোৰে আমাৰ দেহত ৰোগৰ সৃষ্টি কৰে সেয়েহে আমি ৰন্ধাৰ আগত সকলোবোৰ বাচন বৰ্তন এবাৰ এবাৰ ধুই ল'ব লাগে